মোৰ প্ৰিয় ঋতু বসন্ত কিয়নো বসন্তৰ সময়ত গছ গছনি নতুন ঠাল ঠেঙুলি ওলাই কুঁহিপাত মেলে ফাগুণ অহাৰ পাছত যেতিয়া চ'ত মাহ সোমাই বসন্তও আহে বহুদিন শীতত গছ গছনি লঠঙা হৈ যায় যিহেতু বৰষুণ নাথাকে আৰু বৰষুণ অহাৰ পাছত বসন্তত গোটেই গছ গছনি সজীৱ হৈ উঠে প্ৰকৃতি দেখিবলৈ বৰ ধুনীয়া হৈ যায় ইমান ধুনীয়া লাগে চালে চাই থাকিব মন যায় কিয়নো নতুন নতুন চৰাই চিৰিকটি আহে গছ গছনি সেউজীয়া হয় ফল ফুলেৰে গোটেই পৃথিৱীখন নতুন ধৰণেৰে জিলিকি উঠে এই আমাৰ চাৰিওফালে থকা নদ নদী জান জুৰি সকলো পানীৰে উপচি পৰে আৰু চহা ৰাইজৰ বিশেষকৈ বহুত ভাল হয় কিয়নো সেই সময়ত খেতি বাতি ভাল হয় খেতি বাতিত বৰষুণ হোৱাৰ লগে লগে নতুনকৈ একদম সজাল ধৰি উঠে গোটেই খেতি পথাৰ সেউজীয়া হৈ যায় নদীত পানী বাঢ়ি আহে পানী বাঢ়ি অহাৰ লগে লগে মাছ কাছ সকলোৱে উভৈনদী হয় চৰাই চিৰিকটিয়ে সেই তাত চৰে প্ৰাকৃতিকভাৱে আমি যদি চাবলৈ যাওঁ সেই ঋতুত সকলোৰে বাবে নতুন নতুন ধৰণেৰে উপভোগ কৰিব পাৰে সেয়েহে আমি বসন্তৰ ঋতুক ভালপাওঁ আৰু এইটো কাৰণে প্ৰিয় যে এই বসন্ত অহাৰ লগে লগে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ অনুষ্ঠিত হয় এই উৎসৱ পাৰ্বণসমূহে আমাৰ মাজত একতা বঢ়ায় অসমত বহাগ বিহু হয় বহাগ বিহুৰ লগে লগে বিভিন্ন জনগোষ্ঠীসমূহে পালন কৰে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি তাত প্ৰদৰ্শিত কৰে আৰু বিভিন্ন অঞ্চলত ৰঙালী বিহু উদযাপন সমিতি একগোট হৈ ৰঙালী বিহু উদযাপন কৰে বিভিন্ন ধৰণৰ গীত পৰিৱেশন হোৱাৰ লগতে বিহু গীত হুঁচৰি আদিও প্ৰদৰ্শিত কৰা হয়

এই সময়তে বিভিন্ন জাতি জনগোষ্ঠীসমূহেও নিজৰ নিজৰ কৃষ্টি সংস্কৃতিসমূহ সমাজৰ আগত দেখাকৈ বিভিন্ন মঞ্চত বিহু প্ৰদৰ্শিত কৰে জনজাতীয় নৃত্য প্ৰদৰ্শিত কৰে আৰু এই সময়ত আৰু এটা মনকৰিবলগীয়া কথাটো হ'ল যোগাযোগ ব্যৱস্থা যিহেতু এতিয়াও বহুতো গ্ৰামাঞ্চল আছে য'ত খৰালি সময়ত যাতায়াতৰ বেছি সুবিধা হয় কাৰণ বালিচৰ থাকে যিবোৰ চৰ চাপৰি সেই চৰ চাপৰিত যেতিয়া এই বসন্ত আহে বৰষুণ আহে বৰষুণ অহাৰ লগে লগে পানীৰে উপচি পৰে আৰু সেই বালিচৰবোৰ তল গৈ পানী হয় আৰু তাৰ পানী হোৱাৰ লগে লগে বৰষুণৰ বৰষুণ দিয়াৰ লগে লগে তাত পানী হয় আৰু সেই বৰষুণৰ পানীত আমি যাতায়াতৰ বাবে চলাচল কৰিব পাৰোঁ আৰু তেতিয়া সিহঁতৰ যাতায়াত সেই চৰ চাপৰি মানুহখিনিৰ সুচল হৈ পৰে এনেবোৰ কাৰণতে ভাল লাগে